গছ ৰুবলৈ আমি সাৰ থকা কোমল মাটি ব্য়ৱহাৰ কৰোঁ আৰু গছবোৰৰ বাবে আমি ইউৰিয়া আৰু গোবৰ সাৰ ব্য়ৱহাৰ কৰোঁ গছ ৰুৱলৈ কোমল মাটি ব্য়ৱহাৰ কৰাৰ কাৰণ এইটোৱেই যে কোমল মাটিত গছবোৰে ভালদৰে নিজৰ শিপাবোৰ মেলিব পাৰে আৰু শিপাৰ বৃদ্ধি হ'লেই গছজোপাই ভালদৰে মিনাৰেলচ আৰু পানী ভালদৰে নিজৰ পাতবোৰলৈ কঢ়িয়াব পাৰে আৰু সেই পাতবোৰলৈ যোৱাৰ লগে লগে যিটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া তাৰদ্বাৰা খাদ্য় প্ৰস্তুত কৰিবলৈ যথেষ্ট সুবিধা হয় গতিকে গছবোৰৰ কোমল মাটিত আৰু সাৰ থকা মাটিত ৰোৱাটো যথেষ্ট জৰুৰী আৰু গোবৰ সাৰ বা ইউৰিয়া আদি প্ৰয়োগ কৰিলে গছজোপাক যথেষ্ট পৰিমাণে যিটো জৰুৰী সেই পৰিমাণৰ মিনাৰেলচ আৰু নিউট্ৰিয়েনচ যোগান ধৰা হয় যাতে গছজোপাই ভালদৰে ফল আৰু ফুল দিব পাৰে গতিকে গছবোৰক কোমল মাটি আৰু সাৰুৱা বস্তু ব্য়ৱহাৰ কৰি